মোৰ জিলাখনৰ নাম লখিমপুৰ লখিমপুৰ জিলাখনত সৰু ল'ৰা এটাৰ পৰা বয়সস্থ লোকসকললৈ বিনোদন ধৰ্মী বা মনোৰঞ্জন কৰিবলগীয়া আটাইকেইটা দিশেই আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে উদ্যান আছে ডাঙৰৰ কাৰণে খেলা ধূলা কৰা চিনেমা চাব পৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব পৰা বা অনুষ্ঠান চাব পৰা উপযুক্ত ব্যৱস্থা আছে চিনেমা হল আছে তিনিটা এখন প্ৰকাণ্ড খেলপথাৰ আছে য'ত সৰুৰ পৰা ডাঙৰৰলৈকে আটায়ে খেলিব পাৰে ফুলনি বাগিচাও আছে মন্দিৰ আছে ফুটবল প্লে'গ্ৰাউণ্ড আছে পদুমণি পাৰ্ক আছে য'ত সেৱা কৰাৰ লগতে সৰু ডাঙৰ সকলোৱে পদুমণি পাৰ্কত গৈ খন্তেক বিশ্ৰাম কৰিব পাৰে আৰু গণেশ মন্দিৰত গৈ সেৱা সৎকাৰ কৰি তাৰ লগতে লাগি থকা পাৰ্কখনত সৰু লৰা ছোৱালীৰ খেলা ধূলাৰ সুবিধা আছে চিনেমা চাবলৈ তিনিওটাকৈ চিনেমা হল আছে খেলা ধূলা কৰিবলৈ খেলপথাৰ আছে বাগিচা আছে থিয়েটাৰ চাব পৰা পৰিৱেশ আছে ধুনীয়া উদ্যান আছে সকলো দিশেই আমাৰ লখিমপুৰ জিলাত আছে আৰু সকলো দিশতেই এই ক্ষেত্ৰত আগৰণুৱা আৰু আমাৰ ৰাইজ সদায় সচেতন দুই এটা দুই এখন উদ্যান বা খেলপথাৰত বা অনুষ্ঠান প্ৰতিষ্ঠানত কম পৰিমাণৰ মানুহে ন্যূনতম বৰঙণি আগবঢ়ি আগবঢ়াব লগীয়া হয় কাৰণ উদ্যানখন পৰিচালনা কৰোঁতে বা তাক চাফ চিকুণ কৰিবলগীয়া হোৱাৰ কাৰণে বা তাত সৰু ল'ৰা ছোৱালীৰ খেলা ধূলা মাধ্যমসমূহ যোগান ধৰিবৰ কাৰণে যি অৰিহণা লয় তাৰপৰাই সেই আকৌ বেয়া হোৱা বস্তুবোৰ বা নতুন কিবা এটা বস্তু ল'ৰাটোৰ বা ছোৱালীজনীৰ কাৰণে খেলা ধূলাত সুবিধা হ'বলগীয়া প্ৰয়োজনবোধবোৰ নাইকীয়া কৰিব পাৰে বহুক্ষেত্ৰত গণেশ মন্দিৰ ফুটবল প্লে'গ্ৰাউণ্ড এইবোৰত আমাৰ বিনামূলীয়া হয় দুই এটা পদুমণি পাৰ্কত একদম ন্যূনতম কিবা এটা মাননি লোৱা হয় যিটো মাননি তাত থকা চকীদাৰজনক দৰমহা দিয়াত আৰু এই ফুলনি বাগিচা বা ঝুলনা বা ল'ৰা ছোৱালীৰ খেলৰ সামগ্ৰীসমূহ কিনাত সহায় হয়